ভাৰতত শিক্ষা ব্যৱস্থাটো কেনেকুৱা ভাৰতত শিক্ষা ব্যৱস্থাটো ইমানটা ঠিক নহয় সেইকাৰণে ইয়াৰ ল'ৰা ছোৱালীবোৰ গৈ বাহিৰত পঢ়িবলৈ যায় আৰু ইয়াত কিবাকিবি পঢ়িলেও মানে চাকৰিটো বাহিৰতহে মানে বেছি যোগ্য বুলি ভাবে তেওঁলোকে আৰু আমাৰ অসম ভাৰতত ইমানটা সুবিধাজনক শিক্ষা নাই আৰু নিজৰ কালচাৰৰ কথা নিশিকায় মে পেহী পেহা সেইবিলাক চিনি নেপায় আণ্টি আংকুল চব ইংলিছত কোৱা হয় কাৰণে অসমীয়াৰ হেৰিটো মানে শিক্ষাটো ইমানটা ঠিক নহয় আৰু নিজৰ মাতৃভাষাটো শিকাও দৰকাৰ বেছি ভালকৈ মাতৃভাষাটো শিকিব লাগে সেইবিলাক নিশিকায় আৰু খেতিৰ বিষয়ে নাজানে ল'ৰা ছোৱালী ঘৰত মানে কাম বনো কেনেকৈ কৰিব লাগে সেইবিলাক অকল শিক্ষাটো হ'লেই নহ'ব মানে কিছুমান স্কুল বাহিৰত আছে চব শিকায় মানে আমাৰ স্কুলত সেইবিলাক নাই অকল পঢ়িব লাগে হোমৱৰ্ককেইটা কৰিবলৈ দিয়ে অকল কিতাপৰ বিষয়েহে তাত মানে পোৱা যায় আৰু কিন্তু বাহিৰৰ হেৰিয়াত বহুত মানে শিকোৱা হেৰি আছে মানে শিক্ষা বিভাগৰ হেৰি সেইবিলাক